শস্য আমি উৎপাদনশীলতাৰ গুণাগত মানদণ্ড উন্নত কৰিবলৈ আমি ভাব বিভিন্ন প্ৰক্ৰিয়া ব্যৱহাৰ কৰিব পাৰোঁ তাৰ বাবে তাৰ ভিতৰত আমি প্ৰথম শস্যৰ শোধন কৰিব পাৰোঁ এক উন্নত প্ৰজাতিৰ যদি আমি শস্য ৰোপণ কৰোঁ বীজ ৰোপণ কৰোঁ তেনেহ'লে নিশ্চয় আমি ইয়াৰ পৰা উৎপাদন আৰু গুণগত মান বৃদ্ধি হ'ব উদাহৰণ স্বৰূপে গুণগত মান উন্নতৰ বাবে বৰ্তমান সময়ত বিভিন্ন ধৰণৰ ছাইণ্টিফিক

বীজসমূহ উন্নত কৰি ইয়াৰ গুণগত মান উন্নত কৰা হৈছে আৰু উৎপাদনশীলতাৰ বৃদ্ধিৰ বাবে আমি সাধাৰণতে ৰাসায়নিক সাৰ বা জৈৱিক সাৰ প্ৰয়োগ কৰিব পাৰোঁ যাৰ জৰিয়তে উৎপাদন ক্ষমতা বৃদ্ধি হয় আৰু মাটিৰ উৰ্বৰতা বৃদ্ধি পায় আনহাতে যি যিসমূহ খেতিত পানীৰ প্ৰয়োজন হয় তাৰ বাবে আমি সুচল জলসিঞ্চনৰ ব্যৱস্থা কৰিব পাৰোঁ যাৰ জড়িয়তে ইয়াক দৰকাৰী পানীখিনি লাভ কৰে আৰু উৎপাদনশীলতা বৃদ্ধি পায়